সম্পদৰ অভাৱৰ বাবে মই বহুতো বাধাৰ সন্মুখীন হৈছিলোঁ স্কুলত পঢ়ি থকা সময়ছোৱাত আমাৰ স্কুললৈ যাবলৈ চাইকেল নাছিল আমি খোজকাঢ়ি গৈছিলোঁ যিহেতু কেতিয়াবা দেৰি হৈছিল স্কুল পাওঁতে তেতিয়া মাৰ খাবলগীয়াও হৈছিলে তাৰপিছত স্কুলত ছাইন্স লেবৰেটৰি এটা নোহোৱাৰ বাবে আমি প্ৰেক্টিকেল কৰিবলৈ বহুতো অসুবিধা হৈছিলে আৰু টিছাৰো তেনেকুৱা ভাল নাছিলে তাৰপিছত আমাৰ স্কুলত মধ্যাহ্ন ভোজন গ্ৰহণ কৰোঁতে তেতিয়াও বহুত অসুবিধা হৈছিলে কেতিয়াবা কি হয় লৰালৰি কোবত আমি কাঁহি নিবলৈ পাহৰি যাওঁ আৰু তেতিয়া আমাক ভাত খাবলৈ নাপাওঁ আৰু কেতিয়াবা ভাত যিদিনা খাওঁ সেইদিনা কেতিয়াবা পানী খাব নাপাওঁ পানী টেপটো কোনোবাই ভাঙি থৈ আহে নহ'লে কেতিয়াবা কোনোবাই আগদিনা চোৰ কৰিয়ে লৈ গুচি যায় সেই তেনেকুৱা ধৰণৰ ধেৰ বাধাৰ সন্মুখীন হৈছিলোঁ মই বিচাৰোঁ যে স্কুলবোৰত এটা ভাল লাইব্ৰেৰী এটা হ'ব লাগে লাইব্ৰেৰী এটা আৰু ছাইন্স লেবৰেটৰি এটা এনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ থাকিব লাগে তেতিয়াহে স্কুলবোৰ উন্নত হ'ব আৰু ল'ৰা ছোৱালীবোৰো আগবাঢ়ি যাব পাৰিব এতিয়া ভালকে যদি স্কুলৰ সময়ছোৱাতে পঢ়ি নাহে পাছলৈ বহুত অসুবিধা হয় আৰু ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিয়াৰ ব্যৱস্থা কৰিব লাগে